হেল্ল' অ বাইদেউ কি কৰিছে অ ভাত পানী ৰান্ধিলে নাই অ ক'ৰবাত প্ৰ'গ্ৰেম চ'গ্ৰেম আছিলেনি আজি কাৰোবাৰ লগত ক'ৰবালৈ যোৱাৰ অ তেতিয়াহ'লে হেৰিলৈ বিশাললৈ যাম বুলি ভাবিছিলোঁ মোৰো লগ নাই বিহু আহিছে নহয় তাৰপিছতে সেই বজাৰ কেইটামান কৰিম বুলি ভাবিছিলোঁ সেইকাৰণে আপোনাক লগ বিচাৰিছিলোঁ খাই বৈ আজৰি হওক ন'হলে দেই সোনকালে যাম মোৰো বজাৰ কৰিবলৈ আছে হেৰি কৰিবলৈ আছে তাত অলপ সস্তাত পাই বুলি ভাবিছিলোঁ বিচনা চাদৰ পৰ্দা এইবিলাক বোলে ওৱান নাইনটি নাইনতে পাই বোলে অ সেইকাৰণে আপুনিও যদি বজাৰ কৰিবলৈ আছে অ অ অ তাত সস্তাত পায় অলপমান ধুনীয়া ধুনীয়া কাপোৰ পায় ভালকৈ সস্তাতে পায় ওলাব নহ'লে খাই বৈ আজৰি হওক আৰু সোনকালে মইও এয়া ভাত পানী ৰান্ধিলোঁ খোৱা বোৱোহে নাই মই খাই বৈ আজৰি হৈ লওঁ তাৰ পিছত ওলাই মেলি মই ফোন কৰিম আপোনালৈ এ আপুনিও খাই বৈ আজৰি হওক এই বিহুবোৰ আহিলে দিগদাৰহে হয় পায় এইবোৰ নকৰিলেও নহয় যাবলৈও সময় নাই কাৰোবাক নিদিলেও নহয় সেইকাৰণে আৰু বোলো আপোনাক লগ বিচাৰিলোঁ বোলো যাওঁ দুইজনীয়ে আপোনাৰো যদি কৰিবলৈ আছে দুইজনীৰ ভালেই হ'ব ওলাওক সোনকালে খাই বৈ আজৰি হওক দেই অ আহি পেলাই আমাৰ ঘৰতে ফোন কৰিব আমাৰ পদূলিমুখতে মই ওলাই যাম দুইজনী যামগৈ হেৰি টেম্পুতে উঠি বজাৰকেইটা কৰি আনিমগৈ অ অ আহিব দেই হ'ব তেতিয়াহ'লে মই ৰাখিছোঁ